মই সচৰাচৰ নিজৰ দৈনন্দিন জীৱনৰ কি কৰিব লাগে কি কৰিব নালাগে এজন মানুহ ধনী হোৱা সফল হোৱাতকৈ এজন মানুহে কেনেকৈ নিজৰ জীৱনটো সুখী হিচাপে নিৰ্বাহ কৰিব লাগে এজন মানুহ কেনেকৈ ভাল হ'ব লাগে ডাঙৰ হোৱা বা ধনী হোৱাটো ডাঙৰ কথা নহয় এজন মানুহ ভাল হোৱাটোহে আটাইতকৈ ডাঙৰ কথা বুলি মোৰ মতে বোধ হয় সেয়েহে এজন ব্যক্তিয়ে সমাজত কি কি দায়িত্ব পালন কৰিব লাগে কেনেদৰে নিজৰ সমান মনৰ কথাবোৰ মানুহৰ আগত ক'ব লাগে সমাজৰ ব্যক্তিসকলে সকলোৱে যদি নিজৰ ইজনে সিজনৰ লগত সামঞ্জস্য ৰাখি পাৰস্পৰিকভাৱে সুখ শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকিব বিচাৰে তেতিয়া সমাজখন অধিক প্ৰগতিশীল আৰু বিকাশশীল হ'ব এইদৰে মই সকলোৰ সমাজৰ এটা উন্নত আৰু বিকশিত ৰূপ ৰূপৰ কথা ক'ব বিচাৰোঁ